লকডাউনত মই বিভিন্ন বস্তু ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ যিহেতু লকডাউন বুলি বোলোতে দিনটো ঘৰতে আছিলোঁ ক'তো ওলাই যাবপৰা নাছিলোঁ সেইবাবে ঘৰতে বিভিন্ন ধৰণৰ ৰেচিপি বনাবলৈ চেষ্টা কৰিছিলোঁ ইউটিউবত ভিডিঅ'বিলাক চাই চাই সহায় লৈছিলোঁ তাৰদ্বাৰাও কিছুমান ৰেচিপি মই বনাবলৈ চেষ্টা কৰিছিলোঁ ঘৰতেই যিখিনি সামগ্ৰী থাকে নাইবা ওচৰৰ দোকানৰপৰা কিছুমান আনিছিলোঁ ঠিক তেনেদৰে কিছুমান বস্তু মই বনাবলৈ চেষ্টা কৰিছিলোঁ কেক হওক বা পনীৰৰ ৰেচিপিয়ে হওক নাইবা এনেকুৱা বিভিন্ন ধৰণৰ নতুন নতুন ৰেচিপি মই বহুতো তৈয়াৰ কৰিছিলোঁ আৰু মই লকডাউনত বিভিন্ন ধৰণৰ হাতে বোৱা কামো কৰিছিলোঁ চিলাই কাম কৰিছিলোঁ ঘৰতেই যিহেতু আছিলো বেলেগ একো নাছিলেই ওলাই যাবও নোৱাৰিছিলোঁ সেইবাবে মই বিভিন্ন ধৰণৰ ঘৰতে কৰিবপৰা কামবিলাকেই কৰিছিলোঁ